হিন্দুসকলৰ নাম ধৰ্ম বৈষ্ণৱ ধৰ্ম তাৰপিছতে হেৰি না না কিটো এনেকুৱা বিভিন্ন ধৰণৰ ধৰ্ম আছে বিভিন্ন দেৱ দেৱীক হিন্দু ধৰ্মত আমি সাধাৰণতে এনে ভগৱানৰ গাত পূজা আৰু ভগৱান কৃষ্ণ গোসাঁইক আমি নামঘৰত মানে শিৱ হেৰিয়াক বেছি পূজা কৰোঁ হ'লেও বিভিন্ন এতিয়া শিৱ পূজাও কিছুমানে কৰে বিভিন্ন দেৱ দেৱী দুৰ্গা পূজাও কৰে তাৰপিছতে তেনেকৈ বিভিন্ন দেৱ দেৱীক পূজা কৰা হয় লক্ষী পূজা কৰে তাৰপিছতে কাতি বিহুত আকৌ তুলসী পূজা কৰে তেনেকৈ বিভিন্ন বিশ্বাসসমূহ আছে যে তুলসী কাতি বিহু আমি যেনেকৈ তুলসী পূজা কৰোঁ মাঘৰ বিহুত আকৌ মেজি জুই জ্বলাই আমি অগ্নিকো পূজা কৰোঁ এনেকৈ মানে বিভিন্ন ধৰণৰ সাংস্কৃতিক মূল্যভৰ বিশ্বাস আছে সেই সকলোৰ ওপৰত আমি বিশ্বাস ৰাখোঁ হ'লেও আমি এটা মেইন বিশ্বাস মনত ভগৱান বিষ্ণু ওপৰতে ৰাখোঁ তেওঁকে আমি পূজা কৰোঁ তেওঁক পালে আমি সকলো তেওঁক পূজা কৰা মানে সকলো দেৱ দেৱীয়ে পায় বুলি আমি বিশ্বাস কৰোঁ তাৰমাজতে কিছুমান যে নাম ধৰ্ম মানুহ নাম ধৰ্ম মানুহটো ভাগৱতখনকে আগবঢ়াই হেৰি কৰে কিন্তু আমি আকৌ যিজন মাহেকীয়া মানে গতিকে আমি ভগৱানক হেৰি কৰিলে আমি বিভিন্ন ধৰণে এটা বে বেদৰ মন্ত্ৰ মাতিও আমি পূজা অৰ্চনা মানে কৰোঁ